অঁ চুৰল বৰা হয় নাই অঁ মই লক্ষ্মীশ্রী বৰুৱাই ফোন কৰিছিলো আকৌ এই নম্বৰটো কিমান দিন বিচাৰি বিচাৰি নাই পোৱা নাই পোৱা পাছত আকৌ বেলেগপালৈ ফোন কৰিবলৈ লগা হ'ল তাৰাপা হেৰি নহয় আমাৰ কলেজত এতিয়া সেই প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ পাতিছে নহয় যাম বুলি ভাবিছে নাই পিছে তাকে মই শুনিছো আৰু

ভাল আৰু খবৰ কেনেকুৱা পিছে

মই এতিয়া এনেই টাইম পাছ কৰি আছো আৰু কি কৰিম এতিয়া তুমি কি কৰি আছা

নাই ময়ো এনেই আৰু আছো তেনেকেই

জানো মই ইমানচোন নাজানোৱেই মোৰ লগৰ সেই চনিয়াহে জানে তাই গান গোৱা ছোৱালী নহয় তাই অহা হ'লে ভাল হ'লহেঁতেন ন' ফোন নম্বৰ আছে যদি ফোন এটা কৰিবাচোন মোৰ ফোন চোন নম্বৰটোৱে নাই ফোন এটা কৰি দিবা চব অঁ চব ল লগৰ চব লগ খালেহে ভাল লাগিব থাকি অঁ মোৰ যিমানখিনি নম্বৰ আছে মই দি দিম বাৰু চেণ্ড কৰি পিনে গ্ৰুপ এটা খুলিবাচোন

ময়ো ভালকৈ চোৱাই নাই মোৰ জাষ্ট অকল মাতিছে বুলি গম পাইছোঁ আৰু কি কি প্ৰতিযোগিতা কৰিব মই ভালকৈ গম পোৱা নাই চাব লাগিব ভালকৈ চাই পিনে ক'ম বাৰু মই জনাম

অঁ অঁ তাকে অঁ কওক ভাল লাগিব নক'বা একদম বিয়া পাতি লোকে বহুত ডাঙৰ হৈ গ'ল আৰু মোক পাত্তাই নিদিয়ে আজিকালি মই এতিয়া তাইলৈ ফোন কৰিবলৈ ভয়ে লাগিব চাগে অঁ এ মই এতিয়ালৈকে এইবিলাক ভাবাই নাই কি যেনে তেনে চাকৰি এটা পালেই হৈ যাব আৰু তাকে কৈ আছো কি হয় এতিয়া ভগৱানৰ কৃপা তাকে তেনেকৈ আমাৰ সেই লগৰ হেৰি আকৌ কি কয় এইটো ডেজিনা ডেজিনা তাই সেই সৰু এল পি স্কুলখনতে কৰি আছে আৰু তাকে লোকে পাইছে মইহে পোৱা নাই এনেকেই আছো এনেই

নাই ছ'চিয়ল'জি আছিলে আকৌ পাহৰিলি অঁ অঁ অঁ অঁ তাকেহে তাৰপা ঘৰত কেনেকুৱা খবৰ খাতি অঁ দাদা ভণ্টীহঁত কেনেকুৱা খবৰ

লাগিছিলে আকৌ চবেই আলোচনা কৰি ল'ব লাগিব গ্ৰুপটো ফাৰ্ষ্টে খুলি চবেই আলোচনা কৰি পিনে কিবা এটা কৰিব লাগিব নহ'লেনো এনেই গৈ ভাল নালাগিব ন

বেছি অঁ সেইটোৱে

সেইটো কথা আ তাৰপিছত আৰু সেই আমাৰ লগৰ সেই ল'ৰা ল'ৰাকেইটাৰ লগত যোগাযোগ আছে নাই তোমাৰ সেই সিহঁতক কৈ দিবা মোৰ ইমান ইমান চিনাকি তেনেকৈ মানে ইমান ফ্ৰী নাছিলো যে ইমান গমে মানে ফোন কৰিবলেও দিগদাৰ সেইটো কাৰণে

মই কৈ দিম বাাৰু জনাই দিম অঁ তাকেহে অঁ অঁ হ'ব বাৰু হ'ব